যেতিয়া আমাৰ বাগিছাত ৰোৱা গছ গছনিবোৰত ফুল ফুলি থাকে তেতিয়া দেখিলে মোৰ মনটো যথেষ্ট ভাল লাগে আৰু ফুল দেখিলে যিহেতু সকলোৰে ভাল লাগেই ময়ো ব্যতিক্ৰম নহয় মোৰো ফুল ফুলা দেখিলে যথেষ্ট ভাল লাগে বিশেষকৈ কিছুমান মই বগা ফুল বিশেষভাৱে ভাল পাঁও যেতিয়া বিহুৰ সময়ত আমাৰ অসমৰ ক্ষেত্ৰত যদি চাঁও আমাৰ ঘৰত বিহু সময়ত যেতিয়া তগৰ ফুল ফুলে বা কপৌ ফুল ফুলি থাকে তেতিয়া সেই ফুলবোৰ দেখিলে যথে বহুত ভাল লাগে মনটো আৰু মই গোলাপ ফুলো য যথেষ্ট ভাল পাঁও যেতিয়া এতিয়া লাহে লাহে ঘৰত গোলাপ ফুলবোৰ ফুলিবলেও লৈছে আৰু গোলাপ দেখিলেই সকলোৰে মনটো ভালেই লাগে প্ৰেমৰ অনুভূতি গোলাপ বুলিলে থাকেই এই ফুলবোৰে যথেষ্ট মনটো ভাল লগাই থৈ যায় আৰু ফুলবোৰ সদায় সেইয়ে মই যত্ন কৰি থাকিবলৈ চেষ্টা কৰোঁ পানী পানী দিওঁ বা যেতিয়া পানী প্ৰয়োজন নহয় যিবোৰ ফুলত সেইবোৰত পানী নিদোঁ আমাৰ ঘৰত সাধাৰণতে প্ৰত্যেকটো চিজনত ফুল থাকেই বহাগৰ সময়তো বিভিন্ন ফুল ফুলে বা এতিয়া আমাৰ ঠাণ্ডা দিনতো যিবোৰ ফুল ফুলে আৰু বিশেষকৈ নাৰ্জী ফুলবোৰ নাৰ্জী ফুলবোৰ ফুলা দেখিলে মোৰ আৰু ভাল লাগে হালধীয়া ৰঙৰ যেতিয়া নাৰ্জী ফুলবোৰ থোপা থোপে লাগি থাকে তেতিয়া যথেষ্ট ভাল লাগে আচলতে ফুল ফুলিলে সকলোৰে ভালেই লাগে মোৰো যথেষ্ট ভাল লাগে বৰ ভাল লাগে গোটেই ঘৰখনেই দেখিবলৈ শুৱনি হৈ থাকে ফুলবোৰৰ জৰিয়তে